কোনে কৈছে আপুনি এই মই মানে কিতাপ এখন পাব্লিছ কৰিব বিচাৰিছোঁ আপোনাৰ প্ৰেছৰ কামবিলাক ঠিকে চলিছেনে বাৰু কিতাপ মানে হয় হয় তেনেকুৱা ধৰণৰে ইংৰাজী জেনেৰেল ন'লেজ আৰু ভাবিছোঁ আপোনাৰ তাতে প্ৰকাশ কৰিম বুলি আপুনি কেইটকাকৈ লয় অঁ হয় থাকিব হয় থাকিব হয় কালাৰ চব মিলাই পেলাই হ'ব আৰু মেক্সিমাম ডেৰশ দুশ পেজৰ ভিতৰত হ'ব লাগে পকা বন্ধা বাইণ্ডিং বাইণ্ডিং কৰিব লাগিব পকা বাইণ্ডিং কৰিব লাগিব হয় হয় অঁ পকা বাইণ্ডিং কৰিব লাগিব কেনেকৈ লয় বাৰু পেজৰ পইচা আপুনি এখন কিতাপত কেনেকৈ লয় বাৰু ভাল পেপাৰ দিবনে বাৰু ভাল পেপাৰ দিব নে অঁ হ'ব

হয়

আৰ চি বি এন আৰ চি বি এন দিব লাগিব নহয় আৰ চি বি এন পাব্লিছৰ আৰ চি বি এন নম্বৰ দিব পাৰিবনে বাৰু হয় হয় হয় হয়

হ'ব আৰু ডি টি পিত দিছোঁ অঁ কিছুমান কালাৰ পেজ কৰিব লাগিব কালাৰ পেজ ক'পি পেজ হয় প্ৰথমতে মাৰি পেলাই চবখিনি চাব লাগিব তাৰ পিছতে যাব লাগিব অঁ অঁ

উলিয়াব লাগিব অলপমান কিতাপ উলিয়াব লাগিব কিতাপ দুয়োটা বস্তুৰে ইংৰাজী অসমীয়া দুয়োখন মিলাই বাৰু আকৌ ফোন কৰিম সময়ত খালী কামটো ভাল লাগে অলপ থেংক ইউ থেংক ইউ অঁ হয় অঁ থেংক ইউ